মোৰ প্ৰিয় কিতাপখন হৈছে চম্পূৰ্ণ অৱতাৰ বাণী বুলি সৎসংগত পাইছিলো এই কিতাপ কাহানিটো সৌ যে ভগৱানক কেনেকৈ জানিব পাৰে কেনেকৈ চিনি পাব পাৰে আৰু এইটো কাৰণে কি কি মানুহ কৰিব লাগে সেই বিষয়ত এই কিতাপত ভালকৈ বুজাই দিছে এই কিতাপখনত গুৰু আমাক সেই বুজায় যে মানুহৰ জীৱনত মোক্স মুক্তি প্ৰাপ্ত কৰিবলৈ হ'লে পাঁচটা প্ৰণ আছে এইটো জানিব লাগিব সেই প্ৰণৰ ভিতৰত এক নম্বৰৰ প্ৰণ হ'ল আমাৰ দেহাটো আমাৰ শৰীৰটো ভগৱানৰ কৃপাত পাইছো আমি সেই কৃপা কৰি ভগৱানে আমাক ইমান ধুনীয়া দেহা দিছে সেই দেহাটো মোৰ নহয় এইটো প্ৰভু পৰামাত্মা আশীৰ্বাদ হয় বুলি আমাক জীৱন যাপন কৰিব লাগে সেই দেহাত প্ৰায় আমি নানা ধৰণৰ কষ্ট পাওঁ শোকো পাওঁ আনন্দ পাওঁ কিন্তু এইটো দেহা এদিন এৰি যাব লাগিব এইটো কাৰণে আমি কেতিয়াও আহংকাৰ দেহা ওপৰত কৰিব নাপায় আৰু এই দেহাটো এদিন না এদিন আমাক ভগৱান জন্ম দিয়া পাছত

সৰু সৰু দুখ চুখো ভিতৰৰ পৰা ভগৱানে আমাক উদ্ধাৰ কৰে আৰু ভগৱানে আমাক মানে মুক্তি প্ৰদান কৰি আমাৰ এই দেহাটোৰ ওপৰত আমাক এই অহংকাৰ কৰিব নাপায় সেই ভগৱানৰ আশীৰ্বাদ বুলি তাক উপয়োগ কৰিব লাগে আৰু এদিন নহয় এদিন ভগৱানক এইটো স্বইচ্ছা আমি অৰ্পণ কৰি দিওঁ ভগৱানে এইটো আমাক বিশেষ কাৰণে ভগৱান আকৌ লৈ যায় ঈশ্বৰে আকৌ লৈ যায় গতিকে এই প্ৰথম প্ৰণত আমি কেতিয়াও নিজৰ শৰীৰৰ ওপৰত অহংকাৰ কৰিব নাপায় আৰু চবৰ ভিতৰত এটাই যতি আছে চাহে হিন্দু হওক মুছলিম হওক বৈষ্ণৱ হওক ছেত্ৰী হওক প্ৰভু আমাক ৰচনা কৰি এই এটা যতি চবৰ ভিতৰত দিছে গতিকে এই দেহা ৰং ৰূপ ওপৰত আমি কেতিয়াও অহংকাৰ কৰিব নাপায় চবক ভাল পাব লাগে চবৰ লগত মিলিজুলি থাকিব লাগে চবক মৰম চেনেহ চবৰ লগত মিলি যাই থাকিব লাগে কাৰণ কেতিয়া কোনে কাক ক'ত কাম আহিব এইটো আমি নাজানো বুলি আমাক সেই প্ৰভু পৰ্মাত্মাই এই গ্ৰন্থত বুজাইছে যে চবৰ লগত মৰম চেনেহ ৰাখি আমি

নিজৰ শৰীৰ নিচিনা ভাবি ইহঁতক মৰম কৰি ইহঁতৰ লগত মিলিজুলি থাকিব লাগে তিনি নম্বৰ আমি বিভিন্ন ধৰণৰ

প্ৰায় বিভিন্ন ধৰণৰ পোচাক পিন্ধো জাতি হিচাপত পোচাক আছে খোৱা আছে খোৱা পিন্ধা থাকা এইবোৰ আমি ভগৱানৰ এটা ৰীতি নহয় এইটো সংসাৰৰ ৰীতি কাৰণ এই সংসাৰত ঋতু পৰিৱৰ্তন হৈ থাকে ঋতু কোন ধৰণৰ আছে কেনেকা পোচাক পিন্ধিব লাগে ঋতুৰ হিচাপতে আমি পোচাক পিন্ধো ঋতু হিচাপত আমি খোৱা দোৱা খাওঁ আৰু ঋতু হিচাপত আমাৰ জীৱন যাপন হয় গতিকে কোনে কি পিন্ধিছে কি খাইছে এইবোৰ আমি কৈ কাজিয়া ঠাট্টা কৰিব নাপায় কাৰণ কি ভগৱান আমাক কোৱা নাই এইটো খোৱা এইটো নাখাবা এইটো কোৱা নাই কাৰণ কি আমাক যি খোৱা দিছে যি পিন্ধিবলৈ দিছে সেইটো বতাৱৰণ হিচাপত আমি খাইছোঁ আৰু পিন্ধিছোঁ কাৰণ এই সংসাৰত আমাৰ বতাৱৰণতো এক নিচিনা নহয় বিভিন্ন ধৰণৰ বতা আছে এই বতৰৰ নিচিনা পিন্ধিব লাগে আৰু খাব লাগে গতিকে এইটো আমি কাকো ঘৃণা কৰিব নাপায় কাজিয়া কৰিব নাপায় আৰু তিনি ছয় নম্বৰ হ'ল আমাৰ

ঘৰৰ ভিতৰতে থাকিব লাগে ভগৱানক বিচাৰি গোটেই সংসাৰত ভেচ বনাই ভিক খুজি আৰু ভগৱানক বিচাৰিব বিচাৰিলেই ভগৱান নাপায় ভগৱানক পাবলৈ হ'লে নিজে হাৰ্টৰ পৰা কাম কৰিব লাগিব নিজৰ পৰিয়ালক এই কমাই যোনটো আমি অৰ্জন কৰিছোঁ সেইটো দি আমি ভাৰণ পোষণ কৰিব লাগে সিহঁতক পোৱা পালন পোষণ কৰিব লাগে আৰু প্ৰভু ইচ্ছাত আমি এই সংসাৰত যি পাইছোঁ হা এইটো প্ৰভু ই প্ৰসাদ বুলি প্ৰভু ইচ্ছা বুলি আমি ঘৰ গৃহস্থতে থাকি আমি এই ভগৱানৰ আৰাধনাত পূজা পাঠ কৰিব লাগে আৰ বাহিৰত ঘূৰি ফুৰি ভগৱানক পাবা বৰ মুস্কিল হয় ঘৰত থাকিহে আমি ভগৱানক প্ৰাপ্ত কৰিব পাৰোঁ পাঁচ নম্বৰ আমি যোনটো এতিয়াও এই ভগৱানৰ জ্ঞানটো গুৰুৰ পৰা পাওঁ সেই জ্ঞানটো আমি যেতিয়ালৈকে গুৰু ইচ্ছা নহয় আমি কাকো এই যোনটো মই পাইছোঁ এইটো আমি কাকো দিব নাপাওঁ কাৰণ কেনেকা আপুনি এদিন যদি সোণাৰৰ লগত বহি হাঁ আৰু ধুনীয়া ধুনীয়া আমি গহনা বনাব নোৱাৰিম কাৰণ তাৰ সোণাৰৰ লগত বহি আমি বহুত কাম শিকিম সঁচাতেই আমি গহনা সোণৰ সোণৰ গহনা বনাব পাৰিম তেনেকা কোনোবাই ইচ শিক্ষকে কাবাক স্কুলৰ এটা অঁ শিক্ষক স্কুলৰ পৰা চিক শিক্ষাৰ্থীয়ে ঘপকৈ হঠাৎ চি শিক্ষা দিব নোৱাৰে তাক শিক্ষা পূৰা কৰি তাৰপাছত সি সেই শিক্ষকৰ ছিটত বহি আমি লোকক পঢ়াব পাৰিম শিক্ষা দিব পাৰিম গতিকে সেই যে গুৰু আমাক যোনটো শিক্ষা দিছে সেইটো গুৰু আজ্ঞা বিনা কাকো দিব নোৱাৰোঁ তাৰপাছত এই শিক্ষাটো যোনটো পাইছোঁ সেইটো শিক্ষাটো হ'ল কি সেই ওপৰত আমি দেখিছোঁ আকাশত দেখিছোঁ যে চুৰজ আছে চান্দ আছে তাৰা আছে সেই যিমান যি চমক দমক আছে এদিন নাই এদিন এইবোৰ চব মিতি যাব নাথাকে চব প্ৰলয় সময়ত প্ৰলয় হৈ যাব কোনো বস্তু এই সংসাৰত অমৰ নহয় যেনেকৈ ধৰতী আচ ধৰ্তী আছে অগ্নি আছে জল আছে এই কিমান বিশাল বিশাল হা সংসাৰত আমি দেখিছোঁ কিন্তু এইবোৰ চব এদিন নষ্ট হৈ যাব নাশ হৈ যাব গতিকে কোনো বস্তু অমৰ নহয় আৰু আকাশৰ ভিতৰত আমি দেখিছোঁ বায়ু দেখিছোঁ হা বায়ু আকাশ এইবোৰ নাথাকে তাৰপাছত যোন বস্তু আমি দেখি আছোঁ ওপৰত তিনিটা বস্তু দেখিছোঁ চূৰ্য চন্দ্ৰ নক্ষত্ৰ মাজত দেখিছো বায়ু জীৱ আকাশ তলত দেখিছোঁ মি যেনেকৈ

জল থল আৰু নভ এই চব বস্তু এদিন দৃষ্টিবিহীন হৈ যাব নষ্ট হৈ যাব গতিকে একো বস্তু নাথাকে আৰু এটাই বস্তু থাকে যাক আমি পৰ্মাত্মা বুলি কওঁ সেই পৰ্মাত্মাটো কেতিয়াও নিমিতে সি সদায় আছে সদায় থাকিব অঁ সদায় অঁ আছিলে গতিকে তাকে আমি ভগৱান নিৰাকাৰ বুলি কওঁ নিৰাংকাৰ বুলি কওঁ সেই বস্তুটো গুৰু পৰা আমি জানিব পাৰোঁ আৰু এইটোকে আমি জানিবলৈ হ'লে নিজৰ সৃজনহাৰ কোন হয় হাঁ আৰু নিজৰ প্ৰভু ক'ত আছে এইটো জানিবলৈ হ'লে আমি গুৰু শৰণত গৈ সেই ব্ৰহ্মজ্ঞানটো পাব লাগে সেই ব্ৰহ্মজ্ঞানত কওঁ এই যে যেনেকৈ ফুলৰ ভিতৰত খুচবু আছে ফুলটো দেখিব নোৱাৰোঁ জলৰ ভিতৰত শীতলতা আছে ঠাণ্ডা আছে তাক আমি দেখিব নোৱাৰোঁ হা তো বতাহ আমি দেখিব নোৱাৰোঁ বতাহ মহচুচ কৰিব পাৰোঁ তেনেকাই সেই সংসাৰৰ ভিতৰত এই পৰ্মাত্মাটোও লীলা কৰি আছে আৰ সেই লীলাটোৱে আমি চবেই সংসাৰত যিমান জীৱ জন্তু আছে যিমান প্ৰাণী আছে সেই চবেই মানে এই প্ৰভুৰ ইচ্ছাতেই আহে আৰু নিজৰ ইয়াত জীৱন যাপন কৰি আকৌ সৃষ্টিত বিলবিলেই হৈ যায় সেইটো চব প্ৰভু আমাক এই পাঁচ দেহা পাঁচটা দিছে জল গগন চমীৰ পাঁচ তত্বৰ অধম শৰীৰ এই পাঁচ তত্ব দি যোনটো আমাৰ শৰীৰটো গঠন হৈছে সেই পাঁচটা বস্তু পাছত মিলি যাব যেনেকৈ পৃথিৱী মাটি ভিতৰত এই দেহাটো মিলি যাব জল ভিতৰত জল মিলি যাব অঁ অগ্নিৰ ভিতৰত অগ্নি মিলি যাব অঁ আকাশ বুলি কয় যোনটোক আমাৰ

আকাশ ভিতৰত আমাৰ আৱাজো মিলি যাব হঁ আৰু সেই পাঁচটা বস্তু পাঁচটাত মিলি যাব আৰু কি থাকিব আমাৰ যোনটো ভিতৰত বহি আমি গাই আছোঁ কৈ আছোঁ চাই আছোঁ হাঁ তাকে আত্মা বুলি কওঁ শৰীৰটো মৰি যাব জ্বলাই দিব দফনাই দিব কিন্তু এই আত্মা যোনটো আছে যাৰ শৰীৰ ভিতৰত আত্মা আছে বুলি আমাৰ আজি মৰমো পাইছো কেতিয়াবা দুখো পাইছোঁ কেতিয়াবা হাঁ মানুহ পৰা হাঁ আশীৰ্বাদো পাইছোঁ চব আমি এই দেহাটো ভিতৰতে আত্মাটো আছে বুলি পাইছোঁ যেতিয়া আত্মাটো শৰীৰে ত্যাগ ওলাই যায় তেতিয়া এইটো ক'ত যায় এইটো পৰ্মাত্মা অংশ ঈশ্বৰৰ অংশ জীৱ অৱিনাশী কেতন অমৰ সাহস চুক ৰাখি এই ঈশ্বৰৰ অংশ জীৱ বুলি ক'ত যাব এই ঈশ্বৰক যদি চিনি পায় যদি জানি যায় গুৰুদ্বাৰা গুৰু কৃপাত ত' এই ঈশ্বৰক ভিতৰতে এই অন্তিম সময়ত ওলাই যাব যেনেকৈ মাহাত্মা গান্ধীক গুলি লগা লগে সি ৰামক নাম ৰূপতো জানে আৰু নামী ৰূপতো জানে বুলি আখিৰি সময়ত তাৰ মুখৰ পৰা ৰাম শব্দটো ওলালে হে ৰাম হে ৰাম হে ৰাম তেনেকাই আমাৰ এই দেহাটো এৰাৰ পাছত আমি যোনটো ঈশ্বৰক পূজা কৰিছোঁ গুৰুৰ পৰা পাইছোঁ তাৰ নামটো মুখৰ পৰা ওলাব আৰু তাতে আমি আমাৰ আত্মাটো তাত সমাৱেশ হৈ যাব তাৰ ভিতৰত সোমাই যাব আৰু আমাৰ দেহাটো মুক্তি পাওক শৰীৰটো মুক্তি পাব আৰু আত্মাও শান্তি পাব শৰীৰটো মুক্তি পাবই জ্বলাই দিলে দফনাই দিলেতো মুক্তি পাব আত্মাটো পৰ্মাত্মাক চিনি পায় তাৰ ভিতৰত বিলীন হোৱাৰ পাছত আত্মাও মুক্তি পাব গতিকে আমি সেই শৰীৰটো ঈশ্বৰৰ পৰা পাইছোঁ বুলি ঈশ্বৰক সদায় ধন্যবাদ দিব লাগে ঈশ্বৰৰ কৃপাত চব দুনীয়াত চব প্ৰত্যেক কাম ঈশ্বৰৰ কৃপাতে হৈ আছে ঈশ্বৰ কৰিছে বুলি হৈছে আমি দুনীয়াত আহিছোঁ ঈশ্বৰৰ কৃপাত যাম ঈশ্বৰৰ কৃপাত আৰু ইয়াত যি বস্তু আমি গোটাইছোঁ খাইছোঁ পিছো চব আমি ঈশ্বৰৰ কৃপাতে পাইছোঁ অৰ এদিন ঈশ্বৰ কৃপা হ'লে আমি এই বস্তু চবক ইয়াতেই হেৰি গুচি যাব লাগিব তাৰ কাৰণে আমি কান্দিলে নহ'ব তথা চিন্তা কৰিলে নহ'ব কাৰণ কি যাৰ বস্তু তাক খুচি খুচি অৰ্পণ কৰি যাবই লাগিব কোনো আজিলৈকে লগত কোনো বস্তু লৈ যাব নোৱাৰে কাৰণ সেই দেহাটো যেতিয়া ইয়াত জ্বলি যায় দফনাৰ সময়ত চব মাটিত মিলি যায় ত' আমি কিহৰ কাৰণে অহংকাৰ কৰিছোঁ অহংকাৰ কৰিব লাগে যোনটো ভগৱানক আমি পূজা কৰিছোঁ পাৰ্থনা কৰিছোঁ ইয়াৰ পৰা আমি আশীৰ্বাদ সদায় ৰাতিপুৱাৰ পৰা আবেলিলৈকে আমি লৈ আছোঁ তাক আমি তাৰে চিন্তা কৰিব লাগে তাৰ কৃপা বিনা এটা পাত্তা নিহিলে ত' আমি কি কৰিব পাৰিম সেই প্ৰভু মোক মোকো দয়া কৰক কাৰণ সংসাৰত যিমান প্ৰাণী আছে চবকে দয়া কৰক বুলি আমি সদায় প্ৰাৰ্থনা কৰোঁ চবৰ মৰম কৰোঁ আৰু চবক আমি হা মৰমত চেনাতে চবৰ লগত থাকিব লাগে জীৱন যাপন কৰিব লাগে কোনো কাকো হাঁ একো দিব নোৱাৰে একো কাৰ পৰা ল'ব নোৱাৰে ঈশ্বৰৰ কৃপা হৈছে ত' কিবা আমি পাইয়ে আছোঁ ঈশ্বৰ কৃপা হৈছে বুলি আমি গৈছোঁ যে যি বস্তু আমি পাইছোঁ তাৰ কাৰণে আমি ইশ্বৰক সদায় ধন্যবাদ দিব লাগে যি বস্তু আমি হেৰাই দিছোঁ তাৰ কাৰণেও হেৰাই গ'ল তাৰ তাক তাৰ কাৰণেও ভগৱানক আমি প্ৰাৰ্থনা কৰিব লাগে তোমাৰ কৃপাতে পাইছোঁ হে প্ৰভু তোমাৰ কৃপা হৈছে বুলি সেইটো বস্তু মোৰ পৰা আঁতৰাই গৈছে গতিকে সেইটো তোমাৰ ইচ্ছা হয় মোৰটো সদায় সন্তোষত থাকিব লাগে শান্তিত থাকিব লাগে আৰু ভগৱান কৃপাত থাকিব লাগে সেইটোৱে মানুহৰ জীৱনৰ উদ্দেশ্য আৰু সেই প্ৰভু পৰ্মাত্মা যোনটোক আমি নিৰাকাৰ বুলি কওঁ সেই সত্য হয় সনাতন হয় আৰু কেৱল নাম হয় এহি আমাৰ সংকাৰৰ কথা বৰ্তা জগচ যিমান কাম ৰচনা তেখেতে কৰিছে গতিকে সেই প্ৰভু পৰ্মাত্মাৰ কৃপাক আমি কেতিয়াও পাহৰিব নালাগে জনম মৰণ প্ৰভুই দিছে আৰু তেখেতে আমাৰ লগত এতিয়া গুৰু ৰূপত আছে এই গুৰুক আমি গুৰুৰ পৰাই আমি যি পাব লাগে নৰ ৰূপে নাৰায়ণ বুলি আমি তাক কওঁ স্বত্বেও চদা পাৱন থাকে পৱিত্ৰ থাকে সেই সত্যৰ ওপৰত আমাক চলিব লাগে আৰু সেই প্ৰভুৰ বে অন্তৰৰ ৰচনা যোনটো আছে যাৰ আন্ত নাই যাৰ পাৰ নাই সেই অন্ত সেই কৌটি কৌটি অঁ প্ৰাণী আছে চবক ভিতৰত আমি প্ৰভু পৰ্মাত্মা ঈশ্বৰকে দেখি চবক মৰম কৰিব লাগে চবৰ লগত ভাল পাব চবক ভাল পাই চবৰ লগত থাকি আমি ধৰতীত জীৱন যাপন কৰিব লাগে কাৰণ কি এই শক্তি অটল হয় এই শক্তিও ঈশ্বৰ হয় এই শক্তি শিৱ হয় এই শক্তিয়ে সুন্দৰ হয় এই শক্তিৰ লগত এই শক্তিয়ে পাৱন হয় পৱিত্ৰ হয় তাৰ লগত আমি থাকিব লাগে এই শিক্ষাটো এই দীক্ষাটো গুৰুৱে দিয়ে আৰু সেইকাৰণে গুৰুক সদায় মনত ৰাখি আমি চলিব লাগে আৰু যি হৈছে ভাল কাৰণে হৈছে যি হৈ আছে ভালে হৈ আছে আৰু যি হ'ব ঈশ্বৰ কৃপাত ভালে হ'ব এইকাৰণে আমি কেতিয়াও কাকো সৰু চাব নালাগে কাকো আমি হাঁ ঠাট্টা কৰিব কাকো আমি হিংসা কৰিব নালাগে কাকো আমি দুচমন ভাবিব নালাগে চবৰ লগত মিলিজুলি থাকিব লাগে আৰু ভগৱানৰ জপ তপ কৰি পূজা পাঠ কৰি আমি এই জীৱনটো যে ধুনীয়া জীৱনটো পালো সেই জীৱনটো আমি অৰ্পণ কৰি এই সংসাৰৰ ভিতৰত যাব লাগিব মই ইমানে ক'ব পাৰিছোঁ গতিকে মই ইমানতে নিজৰ বক্তব্য সামৰণি দিছোঁ